হেল্ল' অঞ্জনৰ দেউতাক হয়নে নাই বাৰু অঁ মই অঞ্জনৰ হেৰি টিচাৰ এজনে কৈছিলো অঁ মানে আপোনাৰ অহা সোমবাৰে আমাৰ পেৰেনচ মিটিং আমাৰ ইস্কুলত কৰা হৈছিলে সোমবাৰে অঁ চাৰে দহ বজাত হ'ব অঁ আৰু আপুনি অঁ হয় হয় আৰু আপুনি অঞ্জনৰ বহীবোৰ চাইছেনে বাৰু এতিয়া ইউনিট টেষ্টৰ বহীবোৰ অঁ অলপ মন কৰিবচোন মানে কি হ'ল তাৰ মাৰ্কভোৰ অলপ কমিছে আৰু আমিতো যিমান পাৰোঁ পঢ়াইছোৱে কিন্তু মাৰ্কবোৰ আপোনালোকৰ ঘৰতো গুৰুত্ব দিব পাৰিলে অঁ পাৰিলে আপোনালোকে অলপ তাক লিখিবলৈ দিবচোন লিখাটো অলপ মানে তাৰ অলপ শ্লো' তাৰ ইংলিছ আৰু মেথছ মেথছটো অলপ কম হৈছে মেথছখিনি আপুনি আপোনাৰ মেথছৰ নেওঁতাভোৰ অলপ খেলি মেলি আছে সেইখিনি আপুনি অলপ চাব অঁ হ'ব তেতিয়াহ'লে মই ৰাখিছোঁ